শিশু এটা ন্যূনতম কিমান বয়সত স্কুললৈ যাব লাগে বুলি আপুনি ভাবে আৰু কিয় সাধাৰণতে আমি যেতিয়া স্কুললৈ গৈছিলোঁ তেতিয়া আমি ছয় বছৰ স্কুলত প্ৰাইমেৰী স্কুললৈ গৈছিলোঁ আৰু বৰ্তমান চাৰি বছৰ বয়সতে ল'ৰা ছোৱালীবিলাকত স্কুললৈ নাম ভৰ্তি কৰি দিয়ে স্কুল যোৱাৰ আগতে তেওঁৰ ঘৰতে কি কি কি কথা শিকি যাব লাগে ফাৰ্ষ্টতে আমি জন্ম হোৱাৰ লগে লগে আমাৰ নিজৰ মাতৃভাষা অসমীয়াৰ মা দেউতাৰ পৰা মা দেউতা কোৱা শিকোঁ সকলো কথাবোৰ ঘৰত যিবোৰ ধৰণত কথা কয় সেইবোৰ আমি শিকি যাওঁ আৰু যেতিয়া স্কুললৈ যাওঁ প্ৰথমতে তেতিয়া আমি আমি শিকি ঘৰতে শিকাই বুজাই পঠাই ক খ খন শিকায় সেইখিনি শিকি আমি স্কুললৈ ছয় বছৰ হোৱাৰ লগে লগে নামভৰ্তি কৰি দিয়ে আৰু স্কুললৈ আহি আমাক সৰু ক মানত আমাক শিক্ষকসকলে ভাল ধৰণে শিক্ষা গ্ৰহণ কৰে আৰু তেনেকৈ আমি স্কুলখনৰ ছয় বছৰলৈ যিজন আমি যেতিয়া নাম লগাও তেতিয়াতো ছয় বছৰত সমানখিনি ভালদৰে শিকিব পৰা আমাৰ ক্ষমতাখিনি নাথাকে আৰু মনত ৰখাও শক্তিখিনি কমেই থাকে এই ঘৰতে আমাক স্কুলত শিকোৱা যিবোৰ ক খ সেইবোৰ আমাক শিকাইছিলে স্কুললৈ আৰু স্কুললৈ যোৱাৰ আগতে তেওঁ ঘৰত কি কি কথা শিকি যাব লাগে সেইটো হ'ল আচলতে সৰুতে আমি সকলোকে ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে সৰুক কেনেকৈ সন্মান কৰিব লাগে সন্মান কৰিব লগা কথাবিলাক ঘৰতে মা দেউতাহঁতে শিকাই পঠায় আৰু আজিকালি ল'ৰা ছোৱালীবিলাকক চাৰি বছৰ বয়সতে স্কুললৈ পঠাই দিয়ে আৰু বহুত কম বয়সতে আজিকালি শিক্ষাদান শিক্ষা গ্ৰহণ কৰিব পাৰি আৰু আমি আমাৰ সময়ত আমি ছয় বছৰ বয়সত আমি স্কুললৈ আহিছিলোঁ যেতিয়া প্ৰাইমেৰী স্কুলত আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ যেন বন্ধু বান্ধৱী সকলোৰ লগত ভাল ধৰণে চলা ফুৰা কৰিব পাৰোঁ স্কুললৈ আহোঁতে আমি কোনটো ছাইডে আহিব লাগিব স্কুলৰ পৰা ছুটি হোৱাৰ পিছত কোনটো ছাইডত যাব লাগিব স্কুললৈ আহোঁতে আমি ঘৰৰ পৰা ভাত পানী খাই যেতিয়া আমি স্কুললৈ আহোঁ তেতিয়া আমি কোনটো ছাইডেৰে স্কুললৈ আহিব লাগিব আৰু যোৱাৰ সময়ত মানে স্কুল ছুটিৰ সময়ত পিছত আমি কোনটো ছাইডেৰে স্কুলৰ পৰা ঘৰলৈ যাব লাগিব সেইখিনি কথা আমাক ঘৰতে মা দেউতাহঁতে ঘৰত পৰিৱেশতে আমি শিকি শিকাই পঠিয়াইছিল আৰু আজিকালিও সকলো ল'ৰা ছোৱালী সেইবোৰ শিকাই পঠায় নীতি নিয়মখিনি শিকাই দিয়ে আৰু স্কুললৈ আহিও সেইখিনি নীতি নিয়মখিনি শিকিব পৰা যায় নিয়মখিনি শিকিব পৰা যায় স্কুললৈ আহিও শিক্ষকসকলে বহুত সৰু থকাত মৰম কৰি শিকা শিক্ষাদান দিয়ে আৰু যাৰ ফলত আজিকালি শিক্ষা ব্যৱস্থাও বহুত ধৰণৰ উন্নতি হৈছে আগতকৈ আচলতে ছয় বছৰ বয়সত স্কুললৈ আহিব লাগে মই ভাবোঁ শিক্ষণ ন্যূনতম কিমান বয়সত স্কুললৈ যাব লাগে বুলি ভাবে আজিকালিতো চাৰি বছৰ বয়সত দিয়ে যিহেতু ল'ৰা বা ছোৱালীজনী বুজিব পৰা হ'লে তেতিয়া স্কুলৰে নাম লগাই দিয়ে কিন্তু আজিকালি মই ভাবোঁ ছয় বছৰ বয়সতে স্কুলত দিয়াতো মই ভাল বুলি ভাবোঁ কি কাৰণত ভাল বুলি ভাবোঁ তেতিয়া চাৰি বছৰত যোৱা ল'ৰা ছোৱালীজন বা চ ল'ৰা ল'ৰা ছোৱালীবোৰ যিমানখিনি জানিব আ বা ছয় বছৰ শিক্ষাদানত যেতিয়া নামভৰ্তি কৰি দিব স্কুলত তেতিয়া সি ছয় বছৰৰ ল'ৰাজনে বা ছোৱালীজনী যিমানখিনি জানিব কিন্তু চাৰি বছৰ ল'ৰাজন বা ছোৱালীজনী সিমানখিনি নাজানিব ছয় বছৰ ল'ৰা ছোৱালীজনে অলপ শিক্ষাদানৰ ক্ষেত্ৰত আগৰণুৱা হৈ থাকিব চাৰি বছৰ ল'ৰা আগৰণুৱা চাৰি ছয় চাৰি বছৰ ল'ৰা ছোৱালীখিনি আগৰণুৱা হয় কিন্তু স্কুললৈ আহিলে প প্ৰথমে ভয় খাই থাকিব স্কুলৰ পৰা আহি স্কুলত প্ৰথম প্ৰথম দিলে ভয় খাই থাকিব কিন্তু ছয় বছৰত সিমানখিনি ভয় খাই যদিও তথাপিও সিমানখিনি ভয় নাখায় আজিকালিতো বহুতৰ চাৰি বছৰতে স্কুলত ল'ৰা ছোৱালীবিলাকক দিয়ে তাৰপৰা ঠিক সিহঁতে চাৰি বছৰ দিয়ে যদি সিহঁতক বহুত আজিকালি লোৱাৰ ক্লাছত এডমিশ্যন দিয়ে কাৰণ লোৱাৰ ক্লাছৰ পৰা শিকি বুজিহে সিহঁতক ডাঙৰ ক্লাছলৈ এই উঠাই দিয়ে হয় আৰু আগতে ছয় বছৰ গ'লে আৰু এই ডাইৰেক্ট সৰু সৰু সৰু ক মানৰ পৰাই নাম লগাব পাৰিছিলে সেই শিক্ষা ব্যৱস্থা সেই শিশু ন্যুনতম কিমান বয়স স্কুললৈ যাব লাগে বুলি ক'লে মই আজ বৰ্তমান চাৰি বছৰ মই ছয় বছৰত দিব লাগে বুলি মই ভাবোঁ আৰু স্কুল যোৱাৰ আগতে তেওঁ ঘৰত কি কি কথা শিকাই দিব লাগে বুলি ক'লে স্কুলত আজিকালি এই সকলো ঘৰৰে মা দেউতা গাৰ্জেনবোৰে অভিভাৱসকলে ল'ৰা ছোৱালীবোৰক পঢ়া শুনাৰ লগতে সকলো নিয়ম লগতে কাক কেনেকৈ ব্যৱহাৰ পাতি শিকায় স্কুলত স্কুললৈ যোৱাৰ সময়ত শিকাই পঠায়